যোগ অভ্যাস যোগ অভ্যাস মানুহৰ বিকাশৰ বিভিন্ন ক্ষেত্ৰত এটা ডাঙৰ

আজি বিশ্বই পাঁচ জুন তাৰিখে বিশ্ব যোগ দিৱস হিচাপে পালন কৰি আহিছে এই যোগভ্যাসে বিভিন্ন বেমাৰ আজাৰ নাইকিয়া কৰিছে যোগ অভ্যাসৰ জৰিয়তে কোনো এজন ব্যক্তিৰ বিভিন্ন দিশত বিকাশ হৈছে ঠিক তেনেকৈ আৰু যোগভ্যাসে আত্ম আৱিষ্কাৰত সহায় কৰিছে কেনেকৈ সহায় কৰিছে যে যোগ ব্যায়ামৰ জৰিয়তে তেওঁৰ বিভিন্ন গাঁথনি তেওঁৰ দেহৰ গাঁথনি চেঞ্জ হৈছে বিভিন্ন ধৰণৰ ৰোগ যেনে বাট বিষ বিভিন্ন ধৰক তেওঁৰ অস্থিৰতা আজি যোগৰ জৰিয়তে নিৰ্মূল কৰিবৰ কাৰণে সক্ষম হৈছে ঠিক তেনেধৰণে কোনো এজন ল'ৰা ছোৱালী আজিকালি আমি দেখিছোঁ যে ল'ৰা ছোৱালী এটা যদি দেহ দেহৰ গঠন ঠিক নহয় ঠিক নহয় তেওঁৰ কিবা এটা ক্ষেত্ৰত তেওঁৰ দেহৰ যদি তাৰ লেক অফ লেগ মানে কিছুমান হৈ থাকে তেতিয়াহ'লে ডেন্সৰ জৰিয়তে হয় ডেন্স এটা হ'ল যোগৰেই এটা অংশ ডেন্সৰ জৰিয়তে তেওঁৰ শাৰীৰিক গঠনটো ঠিক কৰিব পাৰি ঠিক যোগাব্যাসে বিভিন্ন ক্ষেত্ৰত মানুহৰ উন্নতি সাধন কৰিছে যোগব্যাস সদায় খুব ৰাতিপুৱা সময়ত কৰিব লাগে আৰু এই যোগব্যাসে বিভিন্ন ক্ষেত্ৰত ব্যক্তি এজনৰ বিভিন্ন মস্তিষ্ক তেওঁৰ দেহৰ তেওঁৰ বিভিন্ন ক্ষেত্ৰত তেওঁৰ বিকাশ সাধন কৰিছে আমি দেখা পাওঁ যে যে কোনো এজন ব্যক্তিৰ যদি বিভিন্ন ক্ষেত্ৰত বিষ হাতৰ বিষ হওক ভৰি কঁকালৰ বিষ হওক আজি আজি ঔষধদ্বাৰা নিৰ্মূল নহ'লে যোগ ব্যায়ামৰ দ্বাৰা সেই মানুহজনৰ বেমাৰ উপশম কৰিব পৰা হয় আমি সেইকাৰণে সদায় ৰাতিপুৱা সদায় ৰাতিপুৱা কমেও আধা ঘণ্টা যোগ ব্যায়াম কৰিব লাগে যোগ ব্যায়ামৰ দিশ বিভিন্ন ধৰণৰ আছে যেনেকৈ আমাৰ ভ্ৰম ভ্ৰম এটা ঠিক তেনেকৈ কপালভাতি আদি বিভিন্ন ধৰণৰ ব্যায়াম আমি কৰিব পাৰোঁ ব্যায়াম কৰিলে আমাৰ শৰীৰ ঠিকে থাকিব আমাৰ শৰীৰটো নিৰোগী হয় গতিকে যোগ ব্যায়ামে আমাৰ লগতে গোটেই বিশ্বক বিভিন্ন দিশত উপকৃত কৰিছে